কৃষ্ণা নি বাৰু অঁ বহুত দিনৰ মূৰত দেখোন তোমাৰ নাম্বাৰটো মোৰ ওচৰত চেভেই নাছিলে এই ফোন সলনি কৰিলোঁ যে বহুত দিনৰ মূৰত অ' কি খবৰ আছো দিয়া কিনো আৰু ক'ত এতিয়া মই ঘৰতে এতিয়া মা দেউতাৰ ভাল আছোঁ দিয়া বাকী কিহত ব্যস্ত এতিয়া এই ইউনিভাৰ্চিটিতে লগ পোৱা ইমান বছৰ হ'ল খবৰ খাতি নাই

অ' অ' ঠিকে আছে দিয়া ভালকে প্ৰিপেয়াৰ কৰা অঁ কোৱা আকৌ আহিবা নেকি কেতিয়া আহিবা এই আহি যাবা আহি যাবা তুমি আকৌ আহিলে মই হ'ব মই চুটি ল'ম বাৰু তুমি আহি যাবা দেই খবৰটো যে দিছা আকৌ ভাল পাইছোঁ তাকে মনত যে পেলালা আকৌ ভাল পাইছোঁ আহি যাবা খালি কোনদিনা আহা তুমি মোক আগতীয়াকে ক'বা কি কাম আছে তোমাৰ লখিমপুৰ লখিমপুৰ তুমি আহিবা তোমাক ফুৰুৱা দায়িত্ব মোৰ আহি যাবা তাকে বহুত বছৰ মূৰত লগ পাম আহিবা লখিমপুৰ কি কিনো ফুৰিবা

ওলাবা

তাকে আহিবা পদুমণি যাম বাসুদেউ অকণমান দূৰ হয় সেইটো এদিনমান লাগি যাব অলপ টাইম লৈ আহিব নে তুমি অঁ আহিবা ময়ো বহুত দিন ওলোৱা নাই ইফাল সিফাল মোৰ সেই বাসুদেউত হেৰি শৰাই দিবলৈ আছিলে তালে এনেও মই যোৱা কথা আছিলেই অঁ তুমি অহালৈ তেতিয়াহ'লে মই ৰৈ দিম এইদিনতে যাম বুলি ভাবিছিলোঁ অঁ আহিবা মানে সেই হোলী টাইমত বাসুদেউখন বহুত ভাল হয় মানে তাত ডাঙৰকৈ মানে যে অঁ মেলা বহে তাকে তুমি আহিবা আকৌ পদূমণি ৰাস্তাতে পাই যায় এই একেবাৰে সেই দুখন থান সোমাই যোৱাই হ'ব

ঘৰৰ পৰা

অঁ অঁ বৰ ধুনীয়াকৈ বনাই থোৱা আছে তাকে

এই যাম আৰু শনিবাৰ দেওবাৰ মিলাই ল'ম আকৌ তুমি অকলে আহিবা মাক লৈ আহা নহবা লগতে তাকে সেইটো হয় বাৰু এই মা বিলাকে ঘৰ বিলাক এৰিব নোৱাৰে

তাকে একে আছো একে আছো তুমি আহিবা খালি তুমি কিহত আহিবা বাছত ন ট্ৰেইনত

হয় নেকি আহিবা মই টাউনৰ পৰা পিক কৰি ল'ম খালি তুমি ডেটটো ক'বা তাকে ঘপকৈ যে তুমি প্লেন এটা কৰিলা মই ভবাই নাই দেই এনেকৈ ঘপকৈ ওলাবা আহি বুলি এই জনাবা জনাবা মই এইবাৰ জনাই থ'ম ছুটিৰ কথাটো এই মাহঁতে ভালেই পাব নাই একদম মই ক'ম বাৰু

অঁ অকণমান উৎসাত হৈয়ে থাকে নি থাকোঁ মাজে সময়ৰ ডক্টৰ ওচৰলৈ তাকেও উপায় নাই একদম

এইকেইদিন হেৰিও আহিছে ফৰেইনাৰ কেইজনমানো আহিছে দাদাটোৱে ভিডিঅ' দি আছে দেখিছোঁ অঁ এনেকা হেৰি মানে এনেকুৱা গছ এজোপাতে হেৰি বনাইছে চাংঘৰ নিচিনাকৈ ওখকৈ বৰ ধুনীয়াকৈ বনাইছে তিনিশলপীয়া মানকৈ গৈছোঁ বাৰু মই দুবাৰমান তাকে এই দুবাৰমান গৈছেয়ে ওচৰতে যে

বস্তুবিলাক সজাই কৰি তেনেকৈ থৈছিলে এনে নৰ্মেল ঘৰটোত আৰু পুৰণা বস্তুবিলাক দাদাই খুব মানে সাঁচি সাঁচি থৈ দিয়ে পুৰণা বস্তুবিলাক ইমান ধুনীয়াকৈ সজাই থয় তেতিয়া অলপ অলপকে জানে ইমান মানে পপুলাৰ হোৱা নাই আৰু তাৰপা লাহে লাহে তেওঁ তেতিয়া পইচা পাতি অলপ হেৰি হ'ল নিজৰ জব এৰি দিলেতো অঁ জবটো এৰি পেলাই দাদাই তাৰপিছতে ইয়াতে গোটেই টাইম ইনভেষ্ট কৰিলে এতিয়া ধুনীয়া এতিয়া মানে তাত খোৱা বোৱা ব্যৱস্থাও হ'ল আৰু গ'লে খাবও পাৰি তেতিয়াহ'লে গ্ৰাম্য়ানুভূতি দেখি একেবাৰে লখিমপুৰ চাব মন

বাসুদেউ আৰু পদূমণি আৰু এফালে যাম ইফালে নাৰায়ণপুৰ চাইডে এইফালে মাঘনোৱা দৌল তাৰপিছতে

আকৌ এতিয়া হেৰি কৰিছে ত্যাগ ক্ষেত্ৰ এই মানে আমাৰ ফিল্ড এখন আছে তাতে ডাঙৰ ফুড কোৰ্ট খুলি দিছে হেৰি এইটো কি বুলি কয় ডাঙৰকৈ মানে আৰু তাতে ফুড কোৰ্টটো মানে আগতে এনেকুৱা নাছিলে ভাল তাতে গৈ মানে চি্ল কৰিবলৈ আহিবা তাকেটো একে সোনকালে আহা মোৰ যে মনত পেলালে সেইটোৱে বেচ্ট দেই

ঠিক আছে বাৰু ঠিক আছে মই খালি প্ৰথমতে তোমাক চিনি নাপালোঁ দেই নাম্বাৰটো নাই যে

ঠিক আছে দিয়া অ'কে চি ইউ চুন বাই